মই দহদিনৰ আগত ফ্লিপকাৰ্টৰপৰা পেণ্ট এটা অৰ্ডাৰ দিছিলোঁ পেণ্টটো আপোনাৰ মই প্ৰডাক্টটো ইমান এটা ভাল পোৱা নাই প্ৰডাক্টটোৰ আপোনাৰ ইলাষ্টিচিটিটো মই ইমান ভাল পোৱা নাই প্লাছ চাইজটো মোৰ মিলা নাই